মাছ ধৰা আমাৰ পৰম্পৰা আছে এই হেৰি জাখা লাগে আৰু এই পলহ লাগে কুকি আছে জাখা মাৰি কুকিত ভৰে ভৰে থ'বা লাগে এইবিলাক বহুত পৰম্পৰা হে মাঘ বিহুত উৰুকা খাবা আমাৰ চব বিলত নামি যায় চবেই তিৰি চলি মানে নাই চব যায় জাল আছে আচৰা আছে এইবিলাক লৈ চব তিৰি চলি নামি যায় মাছ মাৰাই মাৰে ধৰাই ধৰে হাঁহি ফূৰ্তি কৰি কাবাই শাক তুলব' কাবাই মাছ বট্লিব কাবাই আলু তুলব' আলু ভাজা খাবা লাগবো এইবিলাক ধৰণৰ তাৰমানে আমাৰ পৰম্পৰা চলি থাকে এই আমাৰ পুহৰ সভা আইছে এই সভাতো কিবা কৰবো কাবাই পিঠা কৰবো কাবাই লাড়ু কৰবো নাৰিকলৰ কাবাই কিবা কৰবো এইবিলাক তাৰমানে সান্দাহ কুটবো এইবিলাক তাৰমানে প্ৰত্যেকে প্ৰত্যেকৰ কামত বাজি আছে কাবাই যদি পিঠাগুড়ি কুটছে কাবাই সান্দাহ কুটছে কাবাই যদি লাড়ু বানাইছে কাবাই পিঠা বানাইছে তাৰমানে প্ৰত্যেকে তিৰি চ'লি চব লাগি আছে আৰু সেনেকে মাছৰো আমাৰ সেনেকে যাব এটাই সৰু চ'লি এটাইও পাৰলি এখেন চাংলী লৈ হ'লিও যাব মাছ ধৰবা যাব এনেধৰণৰ তাৰমানে আমাৰ পৰম্পৰা চলি আছে আৰু কি কি কৰবা আৰু হাতী গুজি মানে গোটেই আৰ আহাৰ যদি আহুন মাছ নাই আমি যদি বেছিকে পাইছু তাহাক দিব আমাৰ এই যি চাটাৰ লোৱা আছে সেই কছ কৰবো কৰি কুইছা হানবো গৰে মাছ এইবিলাক মানে ৰাতি টৰ্চ লৈ লৈ চব চব চ'লিগিলাহানে ওলে যায় যাই সেই কছে দি মাছ হানে হানি হানি আনে কাবাই পোৰা খাবো গৰে মাছ পোৰা কাবাই কিবা খাই ভাজা খাবো মোক ভাজি দি কুইছা মাছ এইবিলাক তাৰমানে মাৰি আনে আৰ পুৱা হ'লি আৰ সেইবিলাক আৰ চাফা কৰোতেই যায় আৰ